আমাৰ সমাজত ফকৰা যোজনা আছে আমাৰ ককাদেউতা বা ককাদেউতা আইতাসকলে আগৰ দিনত ফকৰা যোজনা আমাক শুনাইছিলে বৰ্তমান সেই ফকৰা যোজনাবোৰ কিতাপে পত্ৰই লিপিবদ্ধ হৈছে কিতাপ পত্ৰবোৰত ফকৰা যোজনাবোৰ পঢ়ি খুব ভাল লাগে যেনে যি মূলা বাঢ়ে তাৰ দুপাততে চিন মূলাটো যেতিয়া গুটি দিয়া হয় যেতিয়া লহ পহকৈ বাঢ়ে যদি মূলাটো ডাঙৰ হ'লে ভাল হয় তেতিয়া মূলাটো সৰুতেই গম পায় যে পুলিটো চালে গম পায় যে মূলাটো কিমান ডাঙৰ হ'ব বা কিমান সৰু হ'ব সেয়েহে তাকেই কোৱা হয় যি মূলা বাঢ়ে তাৰ দুপাততে চিন আঠুৱা চাই ঠেং মেলা আমি যে শোৱাৰ সময়ত আঠুৱাখন টানো সেই আঠুৱাখন যিমান ডাঙৰ আমি মানুহটো তাতকৈ ডাঙৰ হ'বলৈ গ'লে আমাক মহে খাব সেয়েহে আমি যিমানৰ মানুহ তিমানত থাকিব লাগে আমাৰ যেনিবা ইনকাম কম আমি যদি তাতকৈ বেছিকৈ খৰচ কৰিব যাওঁ তে তেনেহ'লে আমাৰ বিপদ হ'ব কিনা হাঁহৰ ঠোঁটলৈকে মঙহ আমি যেনিবা এটা হাঁহ কিনি আনিলোঁ হাঁহটো যেতিয়া আমি কিনি আনিম পইচা দি তেতিয়া আমাৰ গাত লাগে সেইবাবে আমি হাঁহটো কাটোঁতে আমি গোটেই তাৰ নাড়ী ভেৰুখিনি পেলাই যিমানখিনি মাংস হয় গোটেইখিনি ধুনীয়াকৈ কাটি বাছি লওঁ আৰু অকণো পেল পেলা পেলাবলগীয়া নহয় ধন্যবাদ